ভাৰতীয় গণ মাধ্যমত যোগাযোগৰ বিভিন্ন মাধ্যম আছে দূৰদৰ্শন ৰেডিঅ' চিনেমা বাতৰি কাকত আলোচনী আৰু ইন্টাৰনেট আধাৰিত ৱেৱছাইট পৰ্টেল অষ্টদশ শতিকাৰ শেষৰফালৰ পৰা ভাৰতীয় মাধ্যম সক্ৰিয় আছিল প্ৰিন্ট মেডিয়া সোতৰশ আশী চনৰ আৰম্ভণিতে ভাৰতত আৰম্ভ হৈছিল ৰেডিঅ' সম্প্ৰচাৰ এক ন দুই সাত চনত আৰম্ভ হৈছিল আজিৰ বেছিভাগ মাধ্যম বৃহৎ নিগমৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয় যি বিজ্ঞাপন সদস্যতা আৰু কপিৰাইটযুক্ত সামগ্ৰীৰ বিক্ৰী কৰা ৰাজহ লাভ কৰে ভাৰতত পাঁচ শূন্য শূন্যতকৈও অধিক উপগ্ৰহ চেনেল আছে আঠ শূন্যটাতকৈ অধিক বাতৰি চেনেল আৰু সাত শূন্য শূন্য শূন্য শূন্য বাতৰি কাকত আছে যি হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ বাতৰি কাকত বজাৰ আৰু প্ৰতিদিনেই এক শূন্য শূন্য নিউজৰো অধিক প্ৰতিলিপি বিক্ৰী হয় বিভিন্ন ধৰণৰ বিখ্যাত বাতৰি কাকতকেইখনৰ নাম হ'ল এক নম্বৰ বি বি চি নিউজ দুই নম্বৰ ফক্স নিউজ তিনি নম্বৰ স্কাই নিউজ চাৰি নম্বৰ এন ডি টি ভি পাঁচ নম্বৰ জিঅ' নিউজ ছয় নম্বৰ দ্য টাইমছ অৱ ইণ্ডিয়া সাত নম্বৰ নিউ য়ৰ্ক টাইমছ এনেদৰে বিভিন্ন ধৰণৰ বাতৰি কাকত দেখিবলৈ পোৱা যায়